পেট্ৰলৰ বৰ্ধিত মূল্যই মানৱ সমাজত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলাইছে তাৰে ভিতৰত দেখা যায় যে বহু কম সময়ৰ ভিতৰত বহু মূল্য বৃদ্ধি পাইছে ইয়াৰ মূল কাৰণ হৈছে জনসংখ্যা বৃদ্ধি জনসংখ্যা বৃদ্ধি মানেই যান বাহনৰ বৃদ্ধি যান বাহনৰ বৃদ্ধি হোৱাৰ কাৰণে ইন্ধনৰ নাটনি হৈছে ফলত পেট্ৰলৰ মূল্য বৃদ্ধি পাইছে আৰু সেই মূল্য বৃদ্ধিৰ ফলত দুখীয়া মানুহৰ পেট্ৰল ভৰাবলৈ বা যান বাহন চলাচল কৰাত অসুবিধা হৈছে আৰু কবলৈ গ'লে দেশৰ জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত চৰকাৰে পেট্ৰলৰ কৰ সংগ্ৰহৰ কাৰণে মূল্য বৃদ্ধি পাইছে পেট্ৰল ডিজেল হৈছে অনৱীকৰণৰ প্ৰকৃতিৰ সম্পদ এইবোৰ এবাৰ শেষ হৈ গ'লে পুনৰ উৎপন্ন কৰিব নোৱাৰি এই ইন্ধন ব্যৱহাৰৰ ফলত প্ৰতি পৰিৱেশৰ বিভিন্ন প্ৰভাৱ পৰিছে যান বাহনৰ পৰা ধোৱাঁ গোন্ধ দুৰ্গন্ধ আদি বহুত প্ৰদূষণযুক্ত প্ৰভাৱৰ সৃষ্টি হয় তাৰ ফলত মানুহৰ বিপদজনক হ'বলৈ হ'বলৈ ধৰিছে মানুহৰ আৰু জীৱ জন্তুৰ ওপৰতো প্ৰভাৱ পৰিছে এই ধোৱাঁৰ ফলত পৰিৱেশ বিনষ্ট কৰি পেলাইছে সেইকাৰণে পেট্ৰলৰ বৰ্ধিত মূল্যই আমাক বহুত বেয়াকৈ প্ৰভাৱ পেলাইছে